অঁ নমস্কাৰ

অঁ দামবোৰ কেনেকুৱা অঁ ডিচকাউণ্টটো কিমানমান ভিতৰতে হৈ যাব বা আৰু কিমান দিন অঁ সেইটো বাৰু মই ভাবি চাব লাগিব সেইটো মই হেৰি কৰি ল'ব লাগিব চাই ল'ব লাগিব বস্তুবিলাক অঁ লাগিলে মই আৰু বেলেগ কিব ব্যৱস্থা দি ফোন ফোন কৰি হ'লেও ল'ব লাগিব অ হ'ব পিছত চাই ল'ম অঁ কওক

অঁ হ'ব সুধি ল'ম অঁ ডেট' কিবা নিৰ্ধাৰিত ডেট' লাগিব নেকি এসপ্তাহৰ ভিতৰতে আহি গ'লে হ'ল

অঁ অঁ অঁ হ'ব অঁ অঁ অঁ থেংক ইউ